আমাৰ ইয়াৰে মানে প্ৰিয় উৎসৱ বা ইয়াতে প্ৰচলিত ভা মানে চবে জানাৰ উৎসৱ কেইটা মানে ভাল লগা উৎসৱ কেইটাৰ ভিতৰত প্ৰথমতো আহিল বিহু বহাগ বিহু আমাৰ এনেকৈ মঞ্চ ধৰক আজিকালি চবতে যেনেকৈ মঞ্চ পাতি কৰা হয় সেনেকৈ আমাৰ ঘৰ আমি সৰুৰ পৰাই দেখিছোঁ আমাৰ গছৰ তলৰ বিহুতো চাই আহিছোঁ আমি বহাগ অহাৰ লগে লগেই মানে ওচৰত চব ঢোল দগৰৰ মাত শুনা পাওঁ ঘৰে ঘৰে প্ৰেক্টিছ চলে তাৰ পিছত যোনদিনা এটা নিৰ্দিষ্ট দিনাত এই গছৰ তলত ধুনীয়াকৈ সজাই পৰাই মানুহখিনিক জনাই তাতে বিহু আয়োজন কৰা হয় তাতে বিহু নাচনি নাচে বিভিন্ন অনুষ্ঠান হয় তাতে সেই বস্তুটো বহুত ভাল লাগে লগতে বহাগ বিহু অহাৰ লগালগ শোভাযাত্ৰা এইবোৰ চলিয়ে থাকে গোটেই মাহটোৱে আমাৰ উৎসৱটো পালন কৰা হয় বহাগ বিহুটো আৰু তাৰ পিছত আহিল ভঠেলি ভঠেলিতো ইয়াতে বহুত ভালকৈ মানে শোভাযাত্ৰা কৰা হয় ভঠেলিত সেইটো ভাল লাগে লগতে অঁ আৰু এটা আছে হ'ল লক্ষী পূজা মানে লক্ষী পূজাটোত আমাৰ ইয়াতে প্ৰত্যেক বছৰে থিয়েটাৰ মানে মাতা হয় বেলেগ বেলেগ ধৰণৰ নাট নাটবিলাক ইয়াতে সেই প্ৰচাৰ কৰা হয় চবৰ মানে চবে চাব যায় আৰু লক্ষী পূজা মানেই থিয়েটাৰ আৰু থিয়েটাৰ চাব চবেই যায় আৰু আৰু হ'ল মহহো মহহো যোনটো আমি আঘোণ মাহত মানে মহ মহ খেদাৰ কাৰণে মহ খেদা উৎসৱ হয় মহহো তাতে গাঁৱৰ ডেকা ল'ৰাবিলাকে ঘৰে ঘৰে গৈ পেলাই মহহো গীতবিলাক গায় আৰু চবে নিজৰ সাধ্যনুসাৰে কিবা এটা দিয়ে সিহঁতক তেনেকৈ চবে সেইটো কৰে বহুত ভাল লাগে সৰুতে মানে সেইবিলাক দেখা পাইছিলোঁ ঘৰে ঘৰে আহে চাই বহুত ভাল লাগে আৰু দুৰ্গা পূজা দুৰ্গা পূজাও বহুত ডাঙৰকৈ পতা হয় আমাৰ ইয়াতে মানে দুৰ্গা পূজাত মেইনলি হ'ল নাগাৰা নাম নাগাৰা নাম ভাল লাগে নাগাৰা নামটো সৰুৰ পৰা শুনি আহিছোঁ বহুত ভাল লাগে আৰু দুৰ্গা পূজাত বিশেষকৈ নাগাৰা নামটো মানে পাতা হয় ইয়াতে আৰু লগতে বাকীতো বহুত আছে দেৱালী আছে হলি আছে হলিও বহুত ভাল লাগে গোটেই যিমান বেলেগ বেলেগ জেগাৰ ফালে যাওঁ চবেই ঘূৰি মানে হলি খেলাৰ কাৰণে বেলেগ বেলেগ মানুহক ৰং সানো বেলেগ বেলেগ জাগাত যাই আৰু দেৱালীতো আছে ঘৰে ঘৰে ধুনীয়াকৈ সজোৱা হয় চব বস্তু আৰু সেইখিনিয়েই আৰু যিমান